আপোনাৰ কি হৈছে পেটৰ বিষ হৈছে পৰা হৈছে অঁ কি খাইছিল আপুনি অঁ অঁ এই গধূলি নহ'লে মোৰ চেম্বাৰত আহিবচোন আপোনাৰ আৰু কিবা বেলেগ প্ৰব্লেম আছেনে অঁ অঁ আহিবচোন মোৰ তাতে মই প্ৰেচাৰ আৰু ছুগাৰ আছে নেকি প্ৰেচাৰ আৰু চুগাৰ আছে নেকি আপোনাৰ জুখিছিল নে আপুনি অঁ কিমান দিন হ'ল জোখা একবাৰ আহি আপুনি জুখি যাবচোন মোৰ তাতে অঁ দে